আমাৰ ঘৰত বৰ্তমান দুবিঘামান মাটি এনে ছন পৰিৰ আছে গতিকে মই সেইখিনি মাটিত কৃষি উদ্যোগ আৰম্ভ কৰিম বুলি মনতে ভাবিছোঁ যেনে লাই লফা পালেং চুকা বিলাহী জলকীয়া ইত্যাদি আমাৰ জলসিঞ্চন বিভাগে মোক অনুগ্ৰহ কৰি অতি সোনকালে মোক জলসিঞ্চনৰ সুবিধা কৰি মটৰ এটা পাইপ যাৱতীয় সা সামগ্ৰীসমূহ দি মোক শাক পাচলি ইত্যাদি কৰাত সুবিধা কৰি দিলে নথৈ আনন্দিত হ'ম